হেল্ল' হেল্ল' আপুনি কোনে কৈছে বাৰু অ অঁ কওকচোন অঁ হয় হয় হয় অঁ অ হ'ব হেৰি আপোনালোকে শিৱসাগৰৰ পৰা আহিব নহ্ অঁ আপোনালোকৰ টীমটোত কিমান মানুহ আহিব ত্ৰিছজনমান নহ্ অঁ ত্ৰিছজনমানকৈ তাত এতিয়া আপোনালোকেতো ইয়াতেতো থকাও হ'ব লাগিব নহয় তাত থাকি ল'ব লাগিব ইয়াতে তাত হোটেলত অঁ হোটেলৰ সেইবোৰ থকা ব্যৱস্থাবোৰ আছে এতিয়া আপোনালোকে গাড়ী ল'ব লাগিব

এই এহেজাৰ বাৰশ সিমানে পৰিব সিমানৰ ভিতৰতে পৰিব এহেজাৰ বাৰশমানৰ ভিতৰতে পৰিব অঁ অঁ অঁ অঁ পাব পাব তাত সবেই পাব থকা সুবিধা আছে খোৱা সুবিধা থ সবৰে পাব বাৰু আপোনালোকে এতিয়া তেনেহ'লে ত্ৰিছজনমান আহিব নহ্ ত্ৰিছজনমান এতিয়া অঁ বাৰু আহক হা কি কৈছে

অঁ অঁ অঁ অঁ অঁ ত্ৰিছ ত্ৰিছজন ত্ৰিছজনতকৈ ওপৰ আহিব নে কি ত্ৰিছজনেই অঁ অঁ হ'ব আমাৰ ইয়াতে থকা খোৱা সকলো ব্যৱস্থা আছে আপুনি খালি এজনৰ মানৰ সেয়া এহেজাৰ বাৰশ তেৰশ ইমানৰ ভিতৰতে আপোনাৰ ভৰিব লাগিব বাৰু আহক আপোনালোকে সবে আকো একো দিগদাৰ নাপায় সব সুবিধা আছে সব সুবিধা আছে আপোনালোকে আহিলেই হ'ব খালি আৰু পইচাটো মানে সিমানখিনি ভা পৰিব একো দিগদাৰ নাপায় অঁ অঁ অঁ অঁ অঁ সবেই আছে সব পাব আহক আপোনালোকে টীমটোত তেনেহ'লে ত্ৰিছজনমান আহিব নহ্ অঁ অঁ অঁ দিগদাৰ নাপায় আহক হেৰি একেলগে একেলগে পুৰুষ মহিলা একেলগে আহিব অঁ অঁ অঁ অঁ তেতিয়াহ'লে আহিব বুলি আশা কৰিছোঁ তেনেহ'লে অঁ অঁ অঁ অঁ অঁ ঠিকেই আছে আহক সুবিধা কৰি আছেই বাৰু সুবিধা অঁ সেয়া পইচা এজনত ইমানখিনি পৰিব আৰু বাৰশ তেৰশৰ ভিতৰতে পৰিব হ'ব তেনেহ'লে হ'ব হ'বনে ৰাখোঁ তেনেহ'লে